হেল্ল' উবেৰ অঁ ইতিমধ্যেই মই আপোনাক এটা স্থানৰ বিষয়ে কৈছিলো মনত আছেনে আপোনাৰ অঁ আপুনি আহি আছে চাগে এতিয়া হয়নে বাৰু এটা কাম কৰকচোন আপুনি মই যি ঠাইত দিছিলোঁ সেইটো চেন্স হ'ব আপুনি প্ৰফেছাৰ কলনি বাইলেন নাম্বাৰ টুত আছিল নহয় এতিয়া আপুনি এটা কাম কৰক প্ৰফেছাৰ কলনি বাইলেন নাম্বাৰ ওৱানলৈকে আহক আৰু মই তাতেই আপোনাৰ কাৰণে ৰৈ আছো আপুনি দেখিব মই এটা বগা চাৰ্ট পিন্ধি তাত থিয় হৈ আছো বেগেৰে সৈতে আপুনি তালৈকে আহিলেই হ'ল